এক জানুৱাৰী দুহেজাৰ বাইছ দুই জানুৱাৰী দুহেজাৰ তেইছ তিনি ফেব্ৰুৱাৰী দুহেজাৰ বাইছ চাৰি ফেব্ৰুৱাৰী দুহেজাৰ একৈছ ওৱান এক ডিচেম্বৰ দুহেজাৰ একৈছ